মোৰ প্ৰিয় খেল বুলি ক'লে মই বেডমিণ্টন খেলটো নিৰ্বাচন কৰিম

যোৱা পাঁচ বছৰৰ পৰা এই খেলটোৰ লগত জড়িত হৈ আছোঁ মোৰ দেহৰ বহুতো ৰোগৰ পৰা এই খেলটোৱে মোক নিৰাময় কৰিছে বুলি মই ভাবোঁ মোৰ শৰীৰৰ উচ্চতা বৃদ্ধিতো এই খেলটোৱে বহুতো সহায় কৰিছে মই এই বেডমিণ্টন খেলটো শীতকালত বহুতো প্ৰযুক যথেষ্ট পৰিমাণে মই খেলটো খেলোঁ মই নিশা ভাগত এই খেলটো খেলোঁ আৰু মোক এই খেলটোৱে যথেষ্ট পৰিমাণে আমোদ জনাইছে আৰু মোক বহু ৰোগৰ পৰা নিৰাময় কৰিছে বুলি মই ভাবোঁ সেইবাবে এই বেডমিণ্টন খেলটো মোৰ প্ৰিয় খেল